বাছেৰে ভ্ৰমণ কৰা মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ অভিজ্ঞতা আছিলে যেতিয়া মই স্কুলত আছিলো তেতিয়া প্ৰায় আমাক বছৰেকত এবাৰ ভ্ৰমণলৈ নিয়া হৈছিলে তেতিয়া মই প্ৰথমবাৰ গৈছিলো মই নিজৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ শিবসাগৰ গৈছিলো তেতিয়া তাত আমি সকলো একলগ হৈ বাছত উঠিছিলো খুব আনন্দ কৰিছিলো গান গাইছিলো ফূৰ্তি কৰিছিলো আৰু হেঁপাহ কাৰণ আমাৰ শিক্ষক শিক্ষকসকলে তেতিয়া আমাৰ লগত একদম বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিছিল আৰু যে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ফুৰাবলৈ নিছোঁ মানে আমি গৈছিলো সকলোখিনি একলগ হৈছিলো খুব আনন্দ লাগিছিলে তেতিয়া আমি গৈছিলো শিবসাগৰ শিবসাগৰত আমি চৰাইঘৰ চালো তলাতল ঘৰ চালো খুব সুন্দৰ অভিজ্ঞতা আছিলে তেতিয়া লগতে আৰু আচলতে শিবসাগৰ আমাৰ পৌৰানিক এটা ঐতিহ্য তাত চাবলগীয়া বহুত বস্তু আছে তাত আমি চালো বহুত কথা শিকিলো তাত আমাৰ অসমখনৰ শিবসাগৰ এটা বৰ ঐতিহ্যপূৰ্ণ ঠাই গতিকে তালৈ গৈ পেলাই আমি খুব ফূৰ্তি কৰিছিলো চব চব আমি সহপাঠী একেলগে মিলিজুলি ফুৰি বাছত যোৱা অভিজ্ঞতাটো বৰ সুন্দৰ আছিলে আমি খুব ফূৰ্তি কৰিছিলো নাচিছিলো গাইছিলো যেতিয়া আমি গৈছিলো শিবসাগৰলৈ তাত তাত আমি চালো ভ্ৰমণ কৰিলো একেলগে ফুৰিলো বহুত ধুনীয়া অভিজ্ঞতা পালো তাৰপাছত আমি একেলগে বহি খানা খালো খানা পিনা খাই আকৌ আমি ঘৰলৈ বুলি ভ্ৰমণ কৰিলো যাওঁতেও আমি খুব আনন্দ আমাৰ সকলোৱে সকলো কথা পাহৰি একদম নাচি বাগি গাই আমি খুব সুন্দৰভাৱে দিনটো পাৰ কৰিছিলো আৰু শিবসাগৰলৈ যোৱা সেই দিনটো প্ৰথম মই মোৰ স্কুলীয়া ভ্ৰমণ আছিলে বাছেৰে ভ্ৰমণ কৰিছিলো খুব সুন্দৰ তাৰপাছত আমি পুনৰ তেনেকৈ গৈছিলো তেজপুৰলৈ গৈছিলো তাতো সেই খুব ধুনীয়া অভিজ্ঞতা আমি পালো তাৰপাছত তেনেকৈ বহুত ঠাইলৈ গ'লো আমি আচলতে অলপ পাহৰি গৈছোঁ আচলতে ক'লৈ ক'লৈ গৈছোঁ কাৰণ দিন হ'ল আৰু এতিয়াও আমি বাছেৰে ভ্ৰমণ কৰি খুব ভাল পাওঁ আচলতে বাছত যোৱা এটা নিজা আনন্দ লাগে বাছত গৈ বাছত যোৱা এটা মজা আছে আৰু যদি বাছত আপুনি খিৰিকীখনৰ ওচৰৰ জেগাতো পায় তাতেতো আৰু ভাল কাৰণ ৰাস্তা চাই চাই যাওঁ বৰ ভাল লাগে আনন্দ লাগে তেতিয়া আমি সকলো চিন্তা চৰ্চা পাহৰি একান্ত মনে আমি ভ্ৰমণত লিপ্ত হৈ যাওঁ আৰু খুব সুন্দৰ লাগে আচলতে আমি বাছেৰে ভ্ৰমণ কৰাটো এটা বহুত ধুনীয়া দিন আচলতে বৰ ধুনীয়া অভিজ্ঞতা আৰু এইটোৱে কওঁ যে আমি আগতেও গৈছিলো এতিয়াও বাছত যাওঁ এতিয়াও মনত পৰে সেইবিলাক কথা ভাল লাগে আমাৰ আৰু বাছেৰে ভ্ৰমণ কৰি আমি খুব আনন্দ পাইছিলো অকল ভ্ৰমণ বুলিয়েই নহয় বহুত ঠাইলৈ আমি বাছেৰে গৈছিলো যোৰহাটলৈ প্ৰায় বাছতে গৈ থকা হয় আৰু তাতে আমি খুব বাছেৰে গৈ ভাল পাওঁ আনন্দ কৰিছিলো সেয়াই